হেল্ল' অঁ পম্পী বৰা হয়নে অঁ মই ভাৰতী বৰাই ক'লোঁ অঁ ভাল খবৰ এই মই বিশেষ কাৰণ এটাত ফোন কৰিলোঁ মই মানে চিনেমা এখন বনাবলৈ ওলাইছোঁ চিনেমাখনৰ নাম জোনাকী তাত মানে বোৱাৰী ৰোল এটা কৰি দিব লাগে

অঁ মই বহুতৰে মুখত মানে পম্পী বৰা ভাল এনেকুৱা ৰোল কৰে ভাল ৰোলৰ বোৱাৰী ৰোলটো কৰিব পাৰিব এনেকে বুলি ক'লে বহুতৰে মুখে মুখে শুনিছোঁ বহুত কেইখন চিনেমাটো আছে বোলে সেইটো কাৰণে মানে ভাবিলোঁ মই ফোন এটা কৰি কথাটো পাতোচোন কিজানিবা মোৰ চিনেমাখনত আপোনাৰ ভাগ্যই মিলাই মোক আপোনাক ৰোল কৰিবলৈ দিবলৈ কামটো কৰিবটো লাগে মই যা যোগাৰ চব কৰি আছোঁ এই দুই তিনিদিনৰ ভিতৰতে আৰম্ভ কৰি দিম বুলি ভাবিছোঁ তাকে যদি তুমি আহিব পাৰা বা তুমি কৰিম বুলি কোৱা তেতিয়া বেছি ভাল হয় আৰু মোৰো সহায় হ'ব আচ্ছা আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে অঁ অঁ অঁ ঠিক আছে মোক তেন্তে মেনেজাৰৰ নম্বৰটো দিব অঁ অঁ হ'ব হ'ব হ'ব ঠিক আছে